আমাৰ ঘৰৰ চৌপাশ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু আমাৰ ঘৰৰ ঘৰত জাবৰ জোঁথৰ বা যেনে পেকেটজাতীয় বস্তু পলিথিন আদিবিলাক পেলাব নালাগে য'তে ত'তে পেলালে জাবৰ জোঁথৰ স্বাস্থ্য হানিকাৰক হ'ব পাৰে আৰু আমাৰ ডাঙৰখিনিও সৈয়া সেই বস্তুটো আমি বজাই ৰাখিব লাগে আৰু ডাঙৰখিনিক দেখিয়ে সৰুখিনি চাফ চিকুণত লাগিব লাগে আৰু পৰিষ্কাৰ কৰি ৰাখিলে আমাৰ নিজৰে ভাল লাগে কিবা এটা আৰু আমাৰ মানুহে য'তে ত'তে শৌচ পাচাপ কৰে কিন্তু সেই বস্তুটো য'তে ত'তে শৌচ পাচাপ কৰিব নালাগে সৈ শৌচ পাচাপৰ পৰা যেনে বেমাৰ টাইফয়ড মেলেৰিয়া জ্বৰ আদি বেমাৰ আমাৰ শৰীৰত আহিব পাৰে আৰু আমি বহুত কষ্ট ভুগিব পাৰোঁ সেইবাবে আমি জাবৰ জোঁথৰ য'তে ত'তে পেলাব নালাগে ইয়াকে কৈছোঁ আৰু